দাদা বিপিন মাছৰ দোকান হয় নি মোক মাছ লাগিছিলে মানে মোৰ ল'ৰাটোৰ বাৰ্থডে অহা অহা পাঁচ তাৰিখে আগষ্টৰ পাঁচ তাৰিখে বাৰ্থডে ত' সেইকাৰণে মানে তাৰ অকণ মাছ দহ পোন্ধৰ কেজিমান লাগিছিলে মাছতো আপোনাৰ ডাঙৰ মাছে লাগিছিলে কি কি মাছ পাম বা এতিয়া আৰু কি আছে ৰৌ আপোনাৰ এইবোৰ কাঁইট থকা মাছ অকণ কাঁইট নথকা মাছ হ'লে ভাল যেনে বাহু কছ তেনেকুৱা ধৰণৰ মাছ নাই নেকি মোক আগষ্টৰ পাঁচ তাৰিখে হ'লে লাগিছিলে বাহু মাছৰ দাম কেনে মোক দহ পোন্ধৰ কেজি মানহে লাগিছিলে অঁ পোন্ধৰ ধৰি লওক কেজি মাছৰ কেজি কেনে চলি আছে কেজি ন আপোনাৰ মাছটো এতিয়া আপুনি আপোনাৰ নিজৰ পুখুৰী ফিচাৰী আছেনে আপুনি বেলেগৰ পৰা আনে মানুহ মানে অকণ বাৰ্থডেটো ডাঙৰকে পাতিম বুলি ভাবিছোঁ এতিয়া এবছৰ হৈছে ল'ৰাটো নহয় খাবলৈ ভাল হ'লে সোৱাদ হ'লে ভাল লাগে মাছটো মিঠা হয় আপোনাৰ এতিয়া মাছটো কটা মেলাতো কি হ'ব এতিয়া আপুনি অকল মাছটো যোগাৰহে ধৰিব নে মাছটো কাটি মেলি দিব নহয় এই কাটি আনিব লাগিব ক'তনো আপোনাৰ আনি পেলাই আকৌ কটা বচা কৰিবলৈ হ'ব কটা বচা কৰি দিব পোন্ধৰ কেজি কটা বচা কৰি দিব পাৰিব অঁ তেতিয়া আপোনাৰ কোন কোনদিনা গ'লে ভাল হ'ব এতিয়া পোন্ধৰ পাঁচ তাৰিখে আপোনাৰ লাগিবই এতিয়া আপোনাৰ কোন তাৰিখে যাব চাৰি তাৰিখে যাব লাগিব নে কি মাছটো আনিবলৈ আপোনাৰ ৰাতিপুৱা যামনে আবেলি যাম ঠিক আছে আপোনাৰ চাৰি তাৰিখে মই আবেলি সময়ত গৈ পেলাই আপুনি মাছটো থৈ দিব খালি খালি পোন্ধৰ কেজি আকৌ দেই নাপাহৰিব খালি নহ'লে পাহৰি গ'লে আকৌ ডাঙৰ কথা হ'ব ঠিক আছে দিয়ক মই আপোনাক